মোৰ বিপণীখন নিজৰে হয় ঘৰতে আছে ভাড়ালৈ নলওঁ আৰু বিপণীসমূ বিপণীখন মোৰ ৰাতিপুৱা ছটা কাষ্টমাৰ প্ৰায় এতিয়া ঠাণ্ডা দিন ছটা বজাত খোলোঁ গৰম দিন হ'লেতো সোনকালে খোলোঁ যেতিয়া কাষ্টমাৰ আহে পৰাপক্ষত পাঁচটামান বজাত খুলিব চেষ্টা কৰোঁ ৰাতি আপোনাৰ গাঁৱৰ দোকান আঠটা নটামান বজালৈকে খোলা থাকে আৰু মোৰ বিপণী কোনোবাৰেই মানে বন্ধ নাথাকে আৰু বন্ধ কেতিয়াবা লও মাজে সময়ে বন্ধৰ থকাৰ দিনা মই যেতিয়া অসম বন্ধ বা কি মানে তেনেকৈও মানে অসম বন্ধ হ'লে মানে কেতিয়াবা ওচৰতে ফেক্টৰী আছে তেতিয়া মানে ফেক্টৰী মানুহবিলাক নাহে সেইকাৰণে আৰু মানে যেতিয়া ধৰ বন্ধ পাওঁ কিবা উৎসৱ পাৰ্বণ হ'লে ত দুদিন এদিনৰ আগত মই লওঁ ঘৰত খুব কামৰ ব্যস্ততা হ'লে বন্ধ লওঁ আৰু দেওবাৰ দিনা পৰাপক্ষত মই পিছবেলা সময়টোত বন্ধ লওঁ কাৰণ দেওবাৰ সময় পিছবেলা মোৰ আত্মসহায়ক গোটৰ মিটিং থাকে মিটিঙত যাবলগীয়া হয় তাৰপিছত ঘৰত মোৰ শাকনি বাৰী আছে আৰু শাকনি বাৰীত মোৰ কাম লাগিব লাগে শাকনি বাৰীত মই গোবৰ পেলাওঁ আকৌ পানী দিওঁ তাৰপৰা আকৌ ফুলবিলাক ফুলতো মই খুব যতন লওঁ ফুল আছে ঘৰতে ফুলবিলাকত সাৰ পানী যোগান ধৰোঁ টাববিলাক চাফা কৰোঁ শাকনি বাৰীও অলপ কোৰ চোৰ মাৰি খুচৰোঁ সেইবিলাক সকলোবিলাক কৰোঁ তাৰ সেইবিলাকৰ উপৰিও মই যিবিলাক হাঁহ কুকুৰা কিছুমান মানে সাপ্তাহিক মোক কাম থাকে সেই কামবিলাক মই সপ্তাহত কৰোঁ ঘৰৰ কেতিয়াবা ড্ৰয়িং ৰুমেই হওক বা কিছুমান ৰুম মানে এক্সট্ৰা আলহী থকা ৰুমবিলাক মই সদায় চফা কৰিবলৈ এনে ঘৰটো ঝাৰু দিও ধৰক খিৰিকীখন মেলোঁ তাত কিছুমান লেতেৰা থাকে সেই লেতেৰাবিলাক মই চাফা কৰোঁ মানে ত' মই বন্ধৰ দিনা কাপোৰ কানি অলপ বেছিকৈ ধুও দেওবাৰ মই আগবেলাৰো মই অকণমান দেৰিলৈকে মানে দোকান নটামান দছটামান বজালৈকে মই বিপণী নুখুলোৱেই কাৰণ মই আগবেলা খুব কাপোৰ ধোৱাত ব্যস্ত হ'ব লাগে কাৰণ মোৰ ল'ৰা ছোৱালী আছে ল সেইকেইটা মই কাপোৰ ধুব লাগে মানুহজনকো মানে সেইদিনা ঘৰত থাকে অলপ মানে ঘৰুৱা কাম মই কৰি নিজে ভাল পাওঁ আৰু যেতিয়া দোকানখন বন্ধ থকা দিনা সকলোবিলাক কাম কৰিবলৈ চেষ্টা কৰোঁ যাতে সকলোবিলাক কাম মানে দেওবাৰ দিনাই হয় কাৰণ সোমবাৰ পৰা শনিবাৰলৈকে একেৰাহে দোকান খুলিব লাগে ৰাতিপুৱা ছটাৰ পৰা ৰাতি আঠটা নটালৈকে কাৰণ খুব মানে মানুহ ভীৰ হয় এই মানুহ ভীৰ হোৱাৰ কাৰণে মই যাতে মানে দেওবাৰৰ আগবেলাটো নটা বজাত খুলি খুব বেছি বাৰটা এটামান বজাত দি দুই তিনি ঘণ্টা খোলোঁ আৰু বাকী সময় আকৌ মই অফ কৰোঁ কাৰণ পিছবেলা সময়ত মই ক'লোৱে আত্মসহায়ক গোটত যাওঁ তাৰপিছত বাৰীত আকৌ ছাগলী আছে ছাগলীকেইজনী খুব যতন ল'ব লাগে হাঁহ কুকুৰা আছে সেইবিলাকো যতন সদায়তো লওৱেই বাৰু বিশেষকৈ দেওবাৰ দিন বুলি আৰু কোনোবা আলহী আহে সেই আলহীও দেওবাৰ দিনাখনেই মাতোঁ কাৰণ দোকান দেওবাৰ দিনাখন যিহেতু বন্ধ কৰিম সেইকাৰণে সকলোবিলাক মানে দেওবাৰ দিনাই কৰোঁ